মই এটা ইনভাৰ্টাৰ কিনিছিলোঁ আজি কেইবছৰমান আগত মোটামুটি সাত বছৰ আঠ বছৰমান হ'ল মেচিনটো আছিল মাইক্ৰটেক আৰু বেটাৰীটো আছিল এক্সাইড এক্সাইড ওৱান ফিফটি চি টি হাণ্ড্ৰেড কিন্তু কথাটো হ'ল কি এতিয়া বেটাৰীটো অলপমান বেয়া হেন হৈছে কিন্তু মই এটা নতুন বেটাৰী ল'ব খুজিছোঁ কাৰণ যিটো এক্সাইডটো বহুত ভাল বেটাৰী সেইটো চবৰ মুখে মুখে চলি আছিল সেইকাৰণে ময়ো ল'লোঁ গতিকে জেনেৰেলী সাত বছৰ আঠ বছৰেই যায় এটা বেটাৰী গতিকে এতিয়া প্ৰব্লেম হোৱাৰ কাৰণে মই পুনৰ সেই বেটাৰীটোৱে ল'ব খুজিছোঁ কাৰণ যিহেতু মোক সাত বছৰ আঠ বছৰ ছাৰ্ভিচ দিছে আৰু এটা কথা হ'ল কি মই বাইক এখন পুৰণা হিৰোহোণ্ডা কোম্পানীৰ বাইক আছিল বৰ্তমান হিৰো আৰু হোণ্ডাটো বেলেগ বেলেগ হ'ল কিন্তু মই বৰ্তমান হিৰো কোম্পানীৰ বাইকখন ল'ব খুজিছোঁ বাইকখনৰ নাম হ'ল ছুপাৰ স্প্লেণ্ডাৰ কাৰণটো কি ছুপাৰ স্প্লেণ্ডাৰ ভাল বুলি কোৱাৰ মাইলেজ কম আৰু মাইলেজ বেছি আৰু বাইকখন তাৰমানে যেনেকৈ তেনেকৈ চলাব পাৰি আৰু এতিয়া যিখন নতুনকৈ ওলাইছে সেইখন হ'ল এফ আই মডেলৰ ব বহুত কমফৰ্টেবল হয় সেইকাৰণে সেইখন মই পচন্দ কৰিছোঁ আৰু আমাৰ এটা ফ্ৰিজ আছে এল জি কোম্পানীৰ সেই কোম্পানীটো মই আৰু এটা ফ্ৰিজ লোৱাৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছোঁ কাৰণ সেই ফ্ৰিজটো আজিলৈ আমাৰ কোনো প্ৰব্লেম হোৱা নাই সেই ফ্ৰিজটোত বস্তু বাহানি ৰাখিলে চব সকলো বস্তু সতেজ হৈ থাকে